পঢ়িলে বাক্য গাঠনি শব্দ গাঠনি ভালদৰে শিকিব পাৰি আলোচনী বিলোচনী পঢ়িলে দেশ বিদেশৰ কথা অনেক জানিব পাৰি হা মই যেনিবা কাৰোবাক আত্মজীৱনী পঢ়িলে ব্যক্তিজনৰ ব্যক্তিগত হওঁক অন্য কিবা হওঁক বহুত কথা জানিব পাৰি খেলা ধূলা কিতাপ যদি পঢ়া হয় খেলৰ বিষয়ে আৰু খেলুৱৈসকলে বিষয়ে বহুত নজনা কথা জানিব পাৰি গল্প উপন্যাস আদি পঢ়িলে হা বহুতো কিছুমান নজনা কাহিনী বা ব্যক্তিগত ঘটি থকা কিছুমান কাহিনী ধৰিব পাৰি বা সেই কাহিনী বুজিব পাৰি হা মনোৰঞ্জন কিতাপ যেনে কৌতুক হওঁক বা সাধু কিতাপ হওঁক সেইখিনি পঢ়িলে মানুহে হা মনোৰঞ্জন কৰিব পাৰি